কৃষক বা হাঁহ কুকুৰা পালকসকলে নিৰাপদভাবে বা মৰমেৰে প্ৰচেছিং সুবিধালৈ পৰিগ্ৰহণ কৰিবলৈ হ'লে হাঁহ কুকুৰাবোৰ ৰৰ কাৰণে ভাল সুবিধাজনক গঁৰাল ডা বনাবলগীয়া হয় ভালদৰে থবলৈ ৰাখিবলৈ খোবা বোৱাত গুৰুত্ব দিয়া হয় খোৱা বোৱা ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিয়া হয় সিহঁতক ভাল ভাল খুৱাও হয় ভালকৈ যাতে সিহঁতে একো প্ৰচেছিঙত মানে একো প্ৰব্লেম নহওক বুলি ভাল ভাল কে খোওৱা হয় তেতিয়া তেনেকৈ খুৱালে একো অসুবিধা নাথাকে হাঁহ কুকুৰাবোৰৰ হাঁহ কুুকুৰাবোৰৰ প্ৰধানকৈ ডাঙৰ আহল বহল মুকলি সকলি চাফ চিকুণ গঁৰালৰ প্ৰয়োজন ওখ ঠাইত পানী জমা নহোৱা ঠাইত গঁৰাল বনাব লাগে তেনেকৈ বনালে বেমাৰ আজাৰ কম হয় আৰু সিহঁতৰ বেমাৰ আজাৰ কম হ'লে সিহঁতৰ ৰিজাল্টো ভাল হয় হাঁহ কুকুৰাবোৰৰ কণী ভালদৰে পাৰে ভালদৰে পোৱালি হয় ডাঙৰ দীঘলত একো কষ্ট নহয় বেমাৰ আজাৰ খুৱ কম হয় তেনেকৈ ভালদৰে গঁৰাল বনাব লাগে গঁৰাল বনালে ভাল হয় খোৱা বোৱাটোত গুৰুত্ব দিব লাগে কি খুৱাইছে ধান চাউল লগতে দৰৱ পাতি ধান চাউল যিহেতু গাঁও অঞ্চলত ঘৰতে থাকে নহ'লেও দোকানৰ পৰা দৰৱ পাতি কিনি আনিব পৰা যায় আৰু দানাও কিনি আনিব পৰা যায় তুঁহ খোৱাব পাৰে তেনেকৈ খুৱালে ভাল হয় তেনেকৈ যদি আহল বহল গঁৰাল বনোৱা হয় বতাহ চলাচল কৰিব পাৰে তেতিয়া মই ভাবো হাঁহ কুকুৰাৰ বেমাৰ খুবেই কম হ'ব তেনেকৈ যদি কৰে সেইটো এটা ভাল হাঁহ কুকুৰা পালক হ'বৰ কাৰণে সুবিধা হয় সেই ক্ষেত্ৰত গুৰুত্ব দিব লাগে